গৰ্ভৱতী অৱস্থাত পশুধনৰ যত্ন লোৱাৰ বহুতো সুবিধা থাকে ডক্টৰ ভেটেনেৰি ডক্তৰৰ পৰামৰ্শ ল'ব লাগে গৰ্ভৱতী অৱস্থাত জীৱ জন্তু ভেটেনেৰি ডক্তৰৰ পৰামৰ্শ ল'ব লাগে ইহঁতক সময়মতে দানা পানী আদি খুৱাব লাগে ডক্তৰৰ পৰামৰ্শ লৈ বেজী দৰৱ ইত্যাদি সময়মতে খুৱাব লাগে ইহঁতক এইটো অৱস্থাত তুঁহগুড়ি কলগছ ইত্যাদি খুৱাব লাগে আৰু গৰ্ভৱতী অৱস্থাত পশু পক্ষীবিলাকক পিতিব নালাগে সিহঁতক সময়মতে পানী দানা আদি খুৱাই থাকিব লাগে আৰু ভেটেনেৰি ডক্টৰে যিবিলাক কয় সেইবিলাক নিয়মমতে মানি চলিব লাগে আৰু সেনেকুৱা অৱস্থাত গৰ্ভৱতী অৱস্থাত থকা পশুসকলক অলপ মৰমত ৰাখিব লাগে সময়মতে খুৱাব লাগে সময়মতে বান্ধিব লাগে আৰু মহৰ পৰা বাচি থাকিবলৈ সিহঁতক জাক বা ধোঁৱা দিব লাগে সিহঁতক এনেদৰেই যত্ন লৈ থাকিব লাগে আৰু সময়মতে খোৱাি বোৱা বেজী দৰৱ পাতি দি থাকিব লাগে